হেলও দাদা মই চিকেন বিৰিয়ানী আৰু ফ্ৰাইড ৰাইচ মই অৰ্ডাৰ কৰিছিলোঁ মোক আৰু এই বস্তুকেইটা নেলাগে আৰু অৰ্ডাৰটো মই কেনচেল কৰিব বিচাৰিছোঁ আৰু মোক যাতে পইচাটো ৰিটাৰ্ণ কৰি দিয়ে